এক লাখ দুই হেজাৰ দুশ দুই দুই লাখ তিনি হেজাৰ তিনিশ তিনি তিনি লাখ চাৰি হেজাৰ চাৰিশ চাৰি চাৰি লাখ পাঁচ হেজাৰ পাঁচশ পাঁচ ছ ছয় লাখ তিনি হেজাৰ ছয়শ ছয়